সৰুতে আমি ক্ৰিকেট লুকা ভাকু এইবিলাক খেলেই খেলিছিলোঁ আৰু বল দলিওৱা দলিওই গতিকে লুকা ভাকুত আমি কোনোবা এজন মানে লুকাই যাওঁ আৰু বাকী সকলে বিচাৰিব লাগে তেনেকুৱা ধৰণৰ আছিল নাইবা কেইবাজনো লুকায় আৰু এজনে বিচাৰিব লাগে মোৰ ভালকৈ মনত নাই আৰু ক্ৰিকেটৰ ক্ষেত্ৰত আছিল বেট ধৰিব লাগে বল দিব লাগে বল যদি ষ্টাম্পত লাগি যায় তেতিয়া হ'লে আউট হয় আৰু যদি বলটো বেৰ এখন পাৰ হৈ গৈছে তেতিয়া হ'লে মানে হেৰি হয় আউট বুলি গণ্য কৰা হয় কাৰণ বেৰখন পাৰ হৈ আকৌ বলটো অনাত যথেষ্ট কষ্ট হয় গতিকে তেতিয়া আমি আউট বুলি গণ্য কৰোঁ তেনেকুৱা তাৰ পিছত বাউণ্ডেৰিবিলাকো ক্ৰিকেটৰ যথেষ্টখিনি সৰু আছিল আৰু আৰু আমাৰ এটা মানে প্ৰিয় খেল আছিল বলটো দলিয়াওঁ মানে বল দলিয়াওঁ কোনোবা এটাই কেটচ্ ধৰিব এনেকুৱা আৰু কিমান কোনে কিমান জোৰত মানে বলটো দলিয়াব পাৰে আৰু ধৰাটোৱেও ধৰিব বিশেষ কিটিপত মানে ধৰিব গতিকে এইবিলাক আমি সৰুতে খুব খেলিছিলোঁ আৰু খেলি খুব ভাল লাগিছিল আৰু